ভাল ফটো এখন তুলিবলৈ এটা ভাল বেকগ্ৰাউণ্ডৰ প্ৰয়োজন হয় য'ত নেকি প্ৰাকৃতিক পৰিৱেশ যেনে গছ গছনি ফুলৰ বাগিচা কোনো ঠাই ফুলৰ বাগান চাহ বাগান আৰু আপোনাৰ এটা বিয়া এখনত যেতিয়া এটা ফটো ক্লিক কৰিবলগীয়া হয় ন তাত আপোনাৰ ভাল বেকগ্ৰাউণ্ডটো অতি প্ৰয়োজনীয় হয় এইটো কাৰণে এই এইটোৱে মোৰ কিতিপ আৰু যাতে আৰু মোক এইটো কাৰণে মাতেও যে মানুহজনীয়ে মানুহজনে ফটোটো ভাল মাৰিছে ভাল ক্লিক কৰিছে বেকগ্ৰাউণ্ডটো ভাল চাই দিয়ে কাৰণে মোক ক্লিক কৰিবলৈ মাতে এইটোৱে মোক কিতিপ আৰু দেই